অ ক'ত আছা আছোঁ ঘৰতে আছোঁ ৰ'বা এই অলপ এই পাৰ্কৰ ফালে ফুৰিব যাম বুলি ভাবিছিলোঁ ছিলড্ৰেন পাৰ্কৰ ফালে ফুৰিব যাম বুলি ভাবিছিলোঁ এবাৰ

আৰু নাই পিছবেলা যাব নোৱাৰি লগৰকেইটাকো কওঁ এবাৰ বাৰু মোকো কোনোবা দুটামানে কৈছিল লগত তাৰমানে

আচ্ছা

হ'ব এবাৰ

অ ঠিক আছে হ'ব ঠিক আছে ভাল ভালে হ'ব অ ঠিক আছে ভালে হ'ব লগৰকেইটাক লগো পাম একেলগে কিবা এটা খায়ো ল'ম ভালো লাগিব